স্কুলত মোৰ প্ৰিয় বিষয় বুলি ক'লে সাধাৰণতে সমাজ বিজ্ঞান বিষয়টো মই সৰুৰে পৰা ভাল পাইছিলোঁ কাৰণ পৃথিৱীৰ নানা ঠাইৰ কথা তাত জানিব পাৰিছিলোঁ আৰু তাত সমাজ বিজ্ঞান বিষয়টোত ইতিহাসৰ কথাও জানিব পাৰিছিলোঁ ইতিহাসত কেতিয়া তেওঁ কোন সময়ত কি কি ঘটনা হৈছিল এইবিলাক কথা মই এইবিলাক কথা মই জানিব জানিব পৰিছিলোঁ আৰু আনহাতে সমাজ বিজ্ঞান বিষয়ৰ ভিতৰত অন্তৰ্ভুক্ত আন এটা বিষয় হৈছে ৰাজনীতি ৰাজনীতিবিদ কেনেকৈ কে কেতিয়া কোন ঠাইত ৰাজনীতি কেতিয়া কেনেকৈ আৰম্ভ হ'ল কোন দেশত কেতিয়াৰ পৰা গণতন্ত্ৰ হওঁক বা ৰাজতন্ত্ৰ হওঁক এইবিলাক চলা আৰম্ভ কৰিছিল এইবিলাকৰ বিষয়ে জানিব মোৰ সৰুৰে পৰা বহুত ইচ্ছা আছিল সেয়ে সমাজ বিজ্ঞান বিষয়টো মোৰ খুবেই প্ৰিয় গতিকে বিশেষকৈ ভূগোলত নানা ঠাইৰ কোন দেশৰ ৰাজধানী কি কোন ঠাইত কি কোন দেশৰ বাতাৱৰণ কি জলবায়ু কেনেকুৱা এই সকলোবিলাক সমাজ বিজ্ঞান বিষয়টোৰ অন্তৰ্ভূক্ত সেয়েহে সেই সেই বিষয়টো পঢ়ি মই খুব ভাল পাইছিলোঁ আনহাতে ইতিহাসত কোন কোন ৰজাৰ দিনত কি কি কাম হৈছিল নতুবা কোন ৰজাই কোন কোন ঠাইৰ কোন দেশ এইবিলাক জয় কৰিছিল এইবিলাক এইবিলাক মোৰ মোৰ জনাৰ ইচ্ছা সৰুৰে পৰাই আছিল গতিকে সেয়েহে সমাজ বিজ্ঞান বিষয়টো মোৰ খুবেই ভাল লাগিছিল আৰু এই এই বিষয়টো পঢ়ি মই খুব আনন্দ পাইছিলোঁ আৰু মই মই প্ৰায় সময় এই বিষয়টো পঢ়িয়েই কটাইছিলোঁ আৰু আৰু সেইবিলাক কথাই এতিয়া মোক বহুখিনি সহায় কৰিছে নানা ধৰণৰ এতিয়া প্ৰতিযোগিতামূলক পৰীক্ষাত এই সমূহৰ প্ৰশ্নই প্ৰশ্নই অহা দেখা যায় গতিকে মই সেইবিলাকৰ পৰা বহুখিনি সকাহ পাইছোঁ আৰু আৰু আৰু সেইবিলাক প্ৰশ্ন মই সহজতে কৰিব পাৰোঁ আনহাতে ৰাজনীতি বিষয় ক'বলৈ গ'লে যে আমাৰ দেশত ধৰা হওঁক আমাৰ দেশ ভাৰততে গণতন্ত্ৰ কেতিয়া স্থাপিত হ'ল ইয়াৰ আগত ইংৰাজৰ শাসন তাৰ আগত মোগলৰ শাসন আৰু আন সৰু সৰু ৰাজ্যবিলাকত আন আন কথাবিলাক এইবিলাক সকলো লগলাগি মই জানিব পাৰি পাৰিছিলোঁ গতিকে ৰাজনীতিৰ বিষয়টো মোৰ খুবেই খুবেই খুবেই প্ৰিয় আনহাতে ৰাজনীতিৰ ক্ষেত্ৰখনত কেনেকৈ কেতিয়া ক'ত কি আৰম্ভ হ'ল এইবিলাক কথা জানিবৰ কাৰণে কাৰণে মই মই সমাজ বিজ্ঞান বিষয়টো খুব ভাল পাইছিলোঁ